নমস্কাৰ মই ধেমাজিৰ পৰা কৈছোঁ মোৰ নাম মনোৰঞ্জন বৰুৱা মই আপোনালোকলৈ এটা বিশেষ কথা জানিব বিচাৰিছোঁ আপোনালোকৰ পৰা মোৰ দেউতাৰ ভৰিখন ভগা তেখেতক চিকিৎসালয় নিবৰ বাবে মই আপোনালোকৰ বিমান সেৱাৰ যোগেদি নিম বুলি ভাবিছোঁ সেইটো দেউতাৰ ভৰিখন যিহেতু ভগা তেওঁটো খোজ কাঢ়িব নোৱাৰে গতিকে মই যেতিয়া বাছৰ পৰা গৈ আপোনালোকৰ বিমান সেৱা স্থলী পাম তেতিয়া তাত আপোনালোকৰ কি কি সুবিধা আছে তাক জানিবৰ কাৰণে ফোন কৰিছিলোঁ মানে যন্ত্ৰচালিত চকীৰ পৰা আৰম্ভ কৰি তেওঁৰ শৌচ পেচাব পায়খানা কৰাৰ পৰা হাত ধোৱাৰ পৰা খোৱা বোৱা ধৰণৰ কি কি নো সুবিধা আছে সেইখিনি জানিব আপোনালোকৰ পৰা জানিব বিচাৰিছিলোঁ